হেল্ল' অঁ গেছ এজেঞ্চি হয়নে বাৰু অঁ অঁ এই মই মানে চিলিণ্ডাৰ এটা বুক কৰিছিলোঁ মই মানে এইটো কেঞ্চেল কৰিবলৈ বিচাৰিছোঁ অঁ এই মই মানে ঘৰত নাথাকিম অঁ এই কাইলৈ মানে এফালে যাব লগা হ'ল অঁ অঁ সেইটো কাৰণে মানে সেই কেঞ্চেল কৰিবলৈ ওলাইছোঁ অঁ ঠিক আছে ঠিক আছে মই বাৰু নাম্বাৰটো দি দিছোঁ অঁ অঁ নাম্বাৰটো লৈ লওকচোন বাৰু অঁ এক তিনি চাৰি ন পাঁচ শূন্য আঠ ছয় অঁ এইটো এতিয়াই বাতিল কৰি দিব অঁ অঁ ঠিক আছে ঠিক আছে বাৰু হ'ব দিয়ক